হেল্ল' এয়া খুলিছোঁ দোকান এইয়া বহিছোঁ আছে

বুঢ়াও আছে শ্ৱিলঙীয়াও আছে কলিও আছে বুঢ়া তামোলটো এতিয়া চাৰিশ চলি আছে শ্ৱিলঙীয়া দুশ বিছ দুশ পঞ্চাছ অঁ অঁ কেতিয়া লাগিব অঁ এতিয়াতো আৰু তামোলৰ দাম হৈছেই অঁ অঁ তামোলটো যে বুঢ়া তামোলটো এতিয়া চাৰিশ টকা পোণ অঁ আহক আহি পেলাই এইটো একদম তামোলবিলাক গেৰাণ্টি দি দিম ভাল তামোলে দিব লাগিব এতিয়া বিয়া বুলি ক'লে অঁ আহা খাই ল'বা খাই লোৱা পিছত এতিয়াহে জানিব তাৰপিছত আপুনি লৈ যাব পাৰিব খাই পেলাই টে'ষ্ট কৰি লওক অঁ অঁ লৈ যাব লৈ যাব ঘৰৰে তামোল আমাৰ ঘৰৰে তামোল গছত তামোল আছে বাৰী আছে আমাৰ এইবিলাকেই আমাৰ বিজনেছ আৰু